নমস্কাৰ মই মোৰ ঘৰত ইনেই আছে বহুত ফুল আৰু তুলসী ইফালে বহুতখিনি বস্তু আছে বাৰু কিন্তু সেইখিনি মই ব্যৱহাৰ কৰোঁ নকৰাও নহয় প্ৰথম মই মোৰ ঘৰত গোল নেমুজোপাৰ বিষয়ে কওঁ কেনেকৈ ব্যৱহাৰ কৰোঁ গোল নেমুজোপা বহুত কষ্টকৈ ৰোৱা হয় বাৰু এইটোত গোল নেমুৰ গুৰিত পোকো লাগে মেডিচাইন দি গোল নেমুজোপা বৰ কষ্টৰে উঠোৱা হয় কিন্তু তাত গোল নেমু লগাৰ পাছত যেতিয়া ডাঙৰ হয় সৰুতেতো ভাল লাগে বহুত সৰু সৰু যেতিয়া নেমু হৈ থাকে সৰুতে খাবলৈও বহুত ভাল লাগে যেতিয়া ডাঙৰ হয় ডাঙৰ হোৱাৰ পাছত গোল নেমুজোপা যেতিয়া পকিব গোল নেমু তেতিয়া আমি গোল নেমুৰ ঔষধিৰ কাৰণে নিমখত ধুনীয়াকৈ দি পেলাই প্ৰথমতে মানে ৰ'দত শুকুৱাই লওঁ ধুনীয়াকৈ চুঁচি নেমুকেইটা তাৰপাছত ৰ'দত দি নিমখত থৈ ধুনীয়াকৈ ভৰাই গেলাই থওঁ গোল নেমু তাৰপাছত তেনেকৈ আমাৰ গোল নেমু দুই তিনিবছৰলৈকে থাকে ধুনীয়াকৈ পেটৰ বা কিবা অসুখ হ'লে লেট্ৰিন হ'লে পেটৰ বিষ এনেকুৱা হ'লে মানে আমি তাৰ যদি অকণমান খাওঁ পেটৰ লেটিন হোৱা কিবা হোৱা ভাল হৈ যায় তাৰমানে তাৰপাছত মোৰ ঘৰত হেৰি এইটো কি এই তুলসী তুলসীৰ ব্যৱহাৰো মানে হেৰি তুলসীজোপা ধুনীয়াকৈ আমাৰ ৰোৱাৰ পাছত তুলসীৰ আগখিনি ধুনীয়াকৈ শুকুৱাই ৰ'দত ৰাতিপুৱা চাহৰ লগত তেনেকৈয়ে দিয়া হয় আৰু তুলসীৰ চাহ খালে বহুত স্বাস্থ্যৰ কাৰণেও ভাল তেনেকৈ মানে তুলসীৰ ব্যৱহাৰো কৰোঁ আকৌ ফুল ফুলো তেনেকৈ ৰোৱা হৈছে গোলাপ বগা গোলাপ ৰঙা গোলাপ আকৌ হেৰি এইটো কি কিয় এল'ভেৰা আৰু তেনেকুৱা বিভিন্ন ধৰণৰ গছপুলি আছে ফুলৰ গছ ফুলখিনি ৰোৱাৰ পাছত যেতিয়া ফুলে ফুলৰ পৰা মই পাহিবোৰ ধুনীয়াকৈ লৈ কেতিয়াবা ওচৰৰ কোনোবা মানুহ আহিলে বিক্ৰীও কৰা হয় তাৰপাছত ফুলখিনিৰ পৰা মই পাহিবোৰৰ পৰা ফুলো বনাওঁ ফুলৰ পৰা মই চাবোনো বনাওঁ চাবোন প্ৰস্তুত কৰোঁ তাৰপাছত বহুতখিনি মানে হেৰি কৰা হয় ফুলৰ পাহিৰ পৰা ফুলখিনি ধুনীয়াকৈ শুকুৱাই লওঁ শুকুৱাই পেলাই চপ বেষ্ট মই অৰ্ডাৰ দিওঁ অৰ্ডাৰ দি পেলাই তাৰ পৰা ফুলৰ ফুলৰ পৰাই মই চাবোন বনাওঁ তাৰপাছত এল'ভেৰা আছে এল'ভেৰাৰ পৰাও মই চাবোন বনাওঁ বনাই অমিতা অমিতাৰ পৰাও চাবোন বনাওঁ অমিতা গছো আছে ঘৰতে ধুনীয়াকৈ চাবোন বনাই ওচৰৰ মানুহখিনিও লয় তেনেকৈ দোকানতো মই দি থৈ আহোঁ চাবোন নিজেও ব্যৱহাৰ কৰোঁ আৰু ঘৰত সেইখিনিতো আকৌ নিম নিম গছো আছে নিমৰ পৰাও মই চাবোন বনাওঁ ধুনীয়াকৈ নিমৰ ৰস উলিয়াই পেলাই তেনেকৈয়ে মানে মই নিজৰ হেৰিখিনি কৰি থাকোঁ কামৰ উপৰিও ফুলগছ আৰু ঔষধি তেনেকৈ আৰু বহুতখিনি ঔষধি গছ আছে বাৰু ঔষধি গছৰ বিষয়ে ক'বলৈতো বহুতেই আছে কিন্তু মই অলপেই কৈছোঁ আৰু মোৰ ঘৰত চিৰতা তিতা চিৰতা তিতা সৰু সৰু ল'ৰা ছোৱালী কাৰণেও বহুত ভাল জ্বৰ হ'লেও ভাল তেওঁলোকক মই চিৰতা তিতাটো ব্যৱহাৰ মানে কি কৰোঁ চিৰতা পাত তেনেকৈ তিনি চাৰিখিলা ধুনীয়াকৈ তিয়াই থৈ ৰাতিপুৱা খালী পেটত এক চামুচ বা দুই চামুচ তেনেকৈ খোৱাৰ পাছত তেওঁলোকক ভাত খাবলৈ দিওঁ ভাত খোৱাৰ পাছত কাহ চাহ হ'লেও ভাল বাৰু চিৰতা তিতা বহুত কাৰণেই ভাল বাৰু এনেই জ্বৰ কাহ চৰ্দি এনেকুৱা হ'লে তিতাবোৰ এনেও খাবই লাগে নিম পাতো তেনেকৈ খোৱা হয় আৰু কি মানে ব্যৱহাৰবোৰ তেনেকৈয়ে কৰোঁ গছ পুলিবোৰৰ পৰা ইফালে কাজি নেমুও আছে এল'ভেৰাটো জানেই চবেই সকলোৱে কেনেকৈ ব্যৱহাৰ কৰে গৰম দিনতো এল'ভেৰাৰ ৰস উলিয়াই ধুনীয়াকৈ খাব পাৰি মুখতো লগাব পাৰি বহুতখিনিৰ কাৰণে দৰকাৰ বাৰু এল'ভেৰা আৰু ফুলো বহুত আছে